সম্ভাব্য ব্যৱসায়ে আমাৰ বহুত ধৰণৰ ক্ষতি কৰে কাৰণ আমাৰ আমি নদীকাষৰীয়া মানুহ আমাৰ বানপানী আহি বানপানী হ'লে আমি খেতি পথাৰ নষ্ট হয় আৰু খেতি পথাৰ নষ্ট হয় আমি খেতি কৰোঁ যেনে ধান খেতি কৰোঁ সৰিয়হ খেতি কৰোঁ গৰু ছাগলী আমাৰ বহুত ধৰণৰ ক্ষতি হৈ যায় আমাৰ

বানপানীয়ে আমাৰ আমাৰটো সমস্যাৰ সন্মুখীন হওঁ আমাৰ থাকিবলৈ ঘৰ বাৰী মানে পানীৰপৰা ঘৰ নোহোৱা হৈ যায় আৰু আমি থাকিবগৈ লাগে এখন ফিল্ডত আমাক থাকিবলৈ দিয়ে আমাৰ বহুত ধৰণৰ খেতি পথাৰ নষ্ট হৈ যায় ল'ৰা ছোৱালী থাকিবলৈ অসুবিধা হয় আৰু আমাৰ যেনে আমাৰ কুকুৰা হাঁহ গৰু ছাগলী চব আমাৰ বহুত ধৰণৰ পানীত উটি যায় ক্ষতি হয় মানে ইয়াত সেনেকুৱা ধৰণৰ ক্ষতি হৈ যায় আৰু খেতি পথাৰ হ'লে মানে আমি চব্জি যেনেকৈ আমি সৰিয়হ খেতি কৰোঁ ধান খেতি কৰোঁ সেয়া আমাৰ বানপানীয়ে আমাৰ ক্ষতি বহুত ধৰণৰ নষ্ট কৰি দিয়ে

আৰু মানে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া ব্যৱসায় ব্যৱসায়ৰ ক্ষেত্ৰত আমি ব্যৱসায় সেয়া নদীকাষৰীয়া মানুহে আমি খেতি কৰোঁ খেতি পথাৰ কুকুৰা হাঁহ পালন কৰোঁ বানপানী হ'লে সেয়াও আমাৰ ক্ষতি হয় থাকিবলৈ ঘৰ বাৰী নাইকিয়া হৈ যায় আমাৰ আৰু বাহিৰত আমাৰ গাঁৱৰপৰা আমাৰ চহৰলৈ যাবলৈ আমাৰ পইচা পাতি নাটনি হয় যদি খেতি পথাৰেই আমাৰ ক্ষতি হৈ যায় আমাৰ পইচা পাতি ক'ৰপৰা আহিব সেইটো সেয়া আমাৰ বহু ধৰণৰ ক্ষতি হয় খাবলৈ অসুবিধা হয় পানী খাবলৈ দিগদাৰ হয় মানে ল'ৰা ছোৱালীক আমাৰ থ'বলৈ অসুবিধা হয় আৰু বহু ধৰণৰ ক্ষতি হয়